মই মাছ ধৰিব লৈ আচলতে সৰুতে শিকিছিলোঁ কাৰণ আমাৰ মই যোন জেগাত থাকোঁ সেই ঠাইখন বান বিধ্বস্ত অঞ্চল হয় বাৰিষা সময়ত এজাক বৰষুণ দিলেই আমাৰ ঘৰৰ চাৰিওকাষে বানপানীৰ সমস্যাই দেখা দিয়ে যিহেতু বানপানী হয় গতিকে থাকিবলৈয়ো যথেষ্ট অসুবিধা হয় চলাচল কৰিবলৈয়ো অসুবিধা হয় ঘৰৰ ভিতৰতো পানী সোমায় আৰু প্ৰায় যেতিয়া পানীটো শুকাইছিল তেতিয়া আমাৰ ঘৰত পাছপিনে খালো আছিল ওচৰতে নদীও আছে তেনেকৈ দাদা বাইদেউৰ লগত গৈ গৈ মাছ ধৰিব শিকা আৰু যিহেতু বান বিধ্বস্ত অঞ্চল সৰুৰপৰাই মা পাপাই মাছ ধৰা দেখি আহিছোঁ চকুৰ আগত তেনেকৈ দেখি দেখিয়ে মই মাছ ধৰিব শিকা আৰু মই সৰুৰপৰাই মাছ ধৰিব গৈছোঁ মই ঘৰৰ জ্যেষ্ঠসকলৰপৰা মাছ ধৰা বহুতো কৌশল শিকিছোঁ যেনে ধৰক জাল মৰা শেৱালি মৰা কেনেকৈ মাৰে আঁঠুৱা মৰা পলহ মৰা ভেটা দিয়া বালি ভেটা দিয়া এনেধৰণৰ বিভিন্ন কৌশল শিকিছোঁ জালটো আমি ঘৰৰ খালত মাৰিছিলোঁ ওচৰতে নদী আছে লগৰ সমনীয়াৰ লগত গৈ ওচৰৰ নদীটো জাল মাৰিছিলোঁ আৰু ঘৰৰ খালতে দাদা বাইদেউ মাহঁতৰ লগত আমি আঁঠুৱা মাৰিছিলোঁ পলহ মাৰিবলৈ আমি দেউতাসকলক দেখি দেখি শিকা জাল মাৰিবলৈও আমি দেউতসকলক দেখি দেখি শিকা কোনো শিকাই দিয়া নাছিল শিকিবলৈ আগ্ৰহ আছিল বাবে আমি নিজে চাই চাই বা দেখি দেখি এইবিলাক কাম শিকিছিলোঁ আৰু জাল মাৰি মাছ ধৰা মাছ ধৰি ভালো লাগে মাছ ধৰিব যোৱা যোনটো চখ হয় সেইটো বহুত ভাল লাগে মাছ ধৰা হেঁপাহটোৱেই বেলেগ যিসকলে মাছ ধৰে তেওঁলোকে হয়তো গম পাব যে মাছ ধৰি কিমান ফূৰ্তি লাগে মই বহুত ফূৰ্তি কৰোঁ বা বহুত ভাল পাওঁ মই মাছ ধৰি মাছ ধৰাৰ ভিতৰত মই বিশেষকৈ জালটো বেছি জাল মাৰি বেছি ভাল পাওঁ আৰু বালি ভেটা যিটো বালি ভেটা বুলি কয় সেইটো বালি ভেটা দিও বেছি ভাল লাগে